আছো দিয়ক আপোনাৰ

অ' তাৰ তাৰ আগতে সুধিব নেকি হয় কওক কওকচোন বাৰু কা আইনখনৰ বিষয়ে প্ৰথমতে কেব আছিলে তাৰ পিছত কা হ'ল হয় চাৰিজন ল'ৰাও শ্বহীদ হ'ল মোৰ মোৰ মতামত কি কাখনক আচলতে আমাৰ ওচৰত এটা ভুলভাৱে প্ৰতিচ্ছবি এখন দাঙি ধৰিছিলে আমাৰ ওচৰত মই ভাবো আৰু এই ৰাজনৈতিক স্বাৰ্থত সকলোৱে ব্যৱহাৰ কৰিলে আৰু কাখনে সঁচা অৰ্থত কিছুমান ক্ষেত্রত যদিও আমাৰ আচলতে কাৰ মূল পথত ক'বলৈ গ'লে পোনপটীয়াভাৱে আম আমি ইয়াক যিখিনি লাগে বা নালাগে কা ৰ সম্পূৰ্ণভাৱে মানে বৃস্তান্ত আলোচনা হ'বলৈ নাপালে ইয়াক লৈ এটা ভুৱা পৰিৱেশৰ সৃষ্টি কৰিকেনে ইয়াক এটা বেলেগ ফালে মটিভেত কৰি দিয়া হ'ল যাৰ বাবে কিছুমানৰ লাভ হ'ল কিছুমানৰ লোকচান হ'ল কিছুমান ওপৰলৈ গ'ল কিছুমান তললৈ গ'ল কিন্তু অৰিজিনেলি কা ৰ পৰা আমাৰ কি লাভ হ'ব পাৰিলে হয় কি ল লষ্ট হ'ল বা কি লোকচান হ'ল সেইখিনি কথা আলোচনাই নহ'লে এক প্ৰকাৰে নহয় বুলিও নকওঁ কাৰণ তাৰপৰা আমাৰ তাত চাগে অকণমান কিবা অলপ চলপ সংশোধন কৰা হ'লে আমাৰ চাগে আৰু কিবা ভাল হ'লহেঁতেন নেকি মই মোৰ তেনেকুৱা এটা মতলব লাগে বা মোৰ এনেকুৱা লাগে কেতিয়াবা কা খন হোৱাৰ পিছত হেৰি ব্ৰহ্মপুত্ৰ উপত্যকাত নিশ্চয় অসমীয়া মানুহৰ ভাষিক আৰু সাংস্কৃতিক দুয়োটা ক্ষেত্ৰতে সুৰক্ষা লাভ কৰিব নিচিনা মোৰ অনুভৱ হয় ব্ৰহ্মপুত্ৰ উপত্যকাত কিন্তু বৰাক উপত্যকাত অসমীয়া মানুহে কি লাভ হ'ব ইয়াৰ পৰা মোৰতো নালাগে আৰু বৰাক উপত্যকাত বৰ্তমান অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হৈছে অসমীয়া ভাষা গতিকে সেই কা খনক অকণমান চাগে ক'ৰবাত সংশোধন কৰা হ'লে বৰাক উপত্যকাতো অসমীয়া মানুহে চাগে মানে সুন্দৰভাৱে থাকিব পাৰিলেহেঁতেন নেকি ধন্যবাদ ভাল ভাল লাগিলে ধন্যবাদ